হয় নমস্কাৰ কওকচোন হয় গাখীৰ বুলি ক'লে আপোনাক কি গাখীৰ লাগিব হয় হয় হয় মোৰ ইয়াত আপোনাৰ গাখীৰ বুলি ক'লে গাখীৰ পাব দৈ বুলি ক'লে দৈ পাব আপোনাৰ যদি ক্ৰীম কয় ক্ৰীমৰ সুবিধাও আছে হয় হয় না মোৰ লোকেল থলুৱা থলুৱা থলুৱা গাই আছে প্ৰায় পঞ্চাছজনীমান আছে পঞ্চাছজনীমান গাই আছে থলুৱা গাই গাখীৰ কিমান লাগিছিলে আপোনাক গাখীৰ দুশ লিটাৰ লাগিব ন আচ্ছা আৰু বাইদিবাই মাজতে এটা কথা সোধোঁ আপোনাক কোন তাৰিখে লাগিব কিমান দিন পিছত লাগিব অঁ আপুনি ডেটটো কৈ দিলে সেইমতে তাৰমানে মই বিভিন্ন ঠাইত দিয়া যায়তো বিভিন্ন হয় মাৰ্চৰ দুই তাৰিখে ন হ'ব কিমান লিটাৰ বুলি ক'লে দুশ লিটাৰ আচ্ছা হৈ যাব তাৰপিছত আচ্ছা দৈ ডেৰশ লিটাৰ লিটাৰত ল'বনে কেজিত ল'ব আপুনি দৈটো আমাৰ দৈ বিক্ৰী কৰাটো লিটাৰতো হয় আৰু কেজিতো হয় কেজিত ন তাৰপ এই মই নোট মই নোট কৰি আছোঁ আপোনাৰ নামটো কি বুলি ক'লে আচ্ছা আচ্ছা আপোনাৰ ধৰ্মকান্ত দাস এক মিনিট ৰ'ব দেই মই লিখি আছোঁ গাখীৰ গাখীৰ গাখীৰ মিল্ক হ'ল দুশ লিটাৰ ন তাৰপাছতে আচ্ছা তাৰ তাৰপিছত আপোনাৰ দৈটো কিমান বুলি ক'লে আঢ়াইশ লিটাৰ লিটাৰত দিওঁ ন ঠিক আছে মই লিটাৰতেই লিখিলোঁ ন আচ্ছা দৈত আকৌ এটা কথা আছে আপোনাৰ দুটা কোৱালিটিৰ দৈ আছে দৈটো হ'ল আপোনাৰ এটা এবিধ আপোনাৰ টেঙা দৈ এবিধ আছে মিঠা দৈ এশ এশ লিটাৰ এশ ন আৰু আৰু টেঙাটো টেঙাটো এশ দুশহে কৈছিলে আপুনি অঁ আঢ়াইশ ন ডেৰশ আৰু এশ আচ্ছা আচ্ছা আচ্ছা টেঙা আৰু মিঠা হেৰি কৰি ন আঢ়াইশ ঠিক আছে ডেৰশ আৰু এশ আচ্ছা আৰু কওক আমাৰ ইয়াত সুবিধা আৰু আছে আপুনি যদি বিচাৰে ক্ৰীমৰো সুবিধা আছে ক্ৰীম আপোনাক দামটো বাৰু মই কৈ আছোঁ মই অৰ্ এক মিনিট মই আগতে বস্তুটো অৰ্ডাৰটো লৈছোঁ তাৰপিছত আপোনাক মই ৰেটৰ বিশেষ ক'ম মই তাৰমানে আগতে অৰ্ডাৰটো লৈ থোৱাৰ পিছতে ৰেটবোৰ ক'ম তেতিয়া আপোনাৰ যদি পোচাই বস্তুৰ দামটোত তেতিয়াহ'লে দিব পাৰিম আৰু সেই কথা ক্ৰীমটো বাৰু কওকচোন কিমান মান লাগে ক্ৰীম কেই কেজি লাগে ত্ৰিছ কেজি ত্ৰিছ কেজি তাৰিখটো দুই মাৰ্চ বুলি ক'লে ন দুই মাৰ্চ কৰি ল'ম ঠিক আছে ঠিক আছে হ'ব বাৰু দুই ত্ৰিছ থাৰ্টি কেজি ন ঠিক আছে আৰু আচ্ছা আপোনাৰ দৈত পৰিব পাৰ কেজিত তিনিশ টকাকে কেজি

তাত মিলাব মানে আঢ়ৈশটো আপোনাৰ ধৰক বিছ টকা কম কৰি দিব পাৰোঁ আৰু দুশ দুশ আশী টকা দুশ আশী টকা কৰি মিলাই দিব পাৰিম গাখীৰটো এনেই ধৰক দুশ কৈছেতো দুশ ধৰক এনেতো আমি ছিক্সটি কৰি বিক্ৰী কৰোঁ আপোনাক ধৰক ফিফটি ফাইভ ধৰাই দিম দিয়ক লাষ্ট ফাইনেল আৰু ফিফটি ফাইভ আৰু ক্ৰীমত ক্ৰীমত আপোনাৰ পৰিব এনেই পাঁচশ টকা আছেতো কেজিত ছশ টকা আছে টকা ছৰি ছৰি ছশ টকা আছে ছশ টকা কেজি ক্ৰীম হ'লে আপোনাৰ মই ত্ৰিছ কেজিত ধৰক দহ টকাকে কমাই দিব পাৰিম আৰু ফাইভ নাইণ্টি কৰি পৰিব কিন্তু আৰু এটা কথা আছে কথাটো আগতে পাতি লোৱা ভাল আপুনি জানে নাই আপোনাৰ ঘৰ মোৰ পৰা কিমান দূৰ ক'ত বুলি ক'লে ঠাইখিনি কিমান কিলোমিটাৰ অঁ আচ্ছা মই দিব গ'লে কিন্তু এটা এক্সট্ৰা চাৰ্জ পৰিব দুশ টকা এক্সট্ৰা চাৰ্জ কাৰণ গাড়ীত লৈ যাব লাগিব দিব লাগিব

অঁ সেইটো এটা সেইটো এটা চাৰ্জ পৰিব আৰু দ্বিতীয় কথা হ'ল দ্বিতীয় কথা হ'ল আপুনি এডভান্স টকা অলপ দি যাব লাগিব আধা অন্ততঃ আধা টকা দিব লাগিব অঁ কাৰণ কিয় আপুনি অৰ্ডাৰটো দিয়াৰ পিছত যদি বস্তুখিনি মই বনাই ৰেডি কৰি থৈ দিলোঁ আপুনি নিব নাহিল বা মই দিব গ'লো আপুনি হ'ল ইমান কুৱানণ্টিটি নালাগে বুলি কয় তেতিয়াতো মোৰ লোকচানৰ সন্মুখীন হ'ম গতিকে আপুনি এটা কাম কৰিব লাগিব আপুনি অন্ততঃ যিমান এমাউণ্ট হয় মই হিচাপটো কৰি আপোনাক হোৱাটছআপ আছে ন মই পঠিয়াই দিম আপোনাক হোৱাটছআপত আপুনি ফিফ্টি পাৰ্চেণ্ট আপুনি পে'মেণ্টটো আপুনি গুগলৰ থ্ৰুৰেড কৰে নে কেশ্ব পইচা দিয়ে মই সেই ব্যৱস্থাটো কৰি দিব অঁ নাই ফিফটি পাৰ্চেণ্ট দিব লাগিব ফিফটি পাৰ্চেণ্ট ফিফটি পাৰ্চেণ্ট দিব লাগিব ঠিক ঠিক আছে